কঠিন ৰেচিপি যিবোৰ চেষ্টা কৰিব বিচাৰোঁ বুলি ক'লে প্ৰথমে মনলৈ আহে মোৰ শামুকৰ সৈতে মাটিমাহ আচলতে মই ৰেচিপিটো কঠিন বুলি নাভাবোঁ কিন্তু নিজে খাই পোৱা নাই কাৰণে খাবলৈ সাহস কৰা নাই শৰীৰত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় বুলি গতিকে নিজে খাব নোৱাৰাৰ বাবে সেইটো ৰান্ধিবলৈকো মানে অলপ সংকোচ হোৱাৰ নিচিনা হয় গতিকে ৰান্ধি কিন্তু এদিন খাই চাবল বৰ ইচ্ছা আছে গতিকে সেই ৰেচিপিটোক কঠিন বুলি মই এইকাৰণেই বিবেচনা কৰোঁ নিজে খাব নোৱাৰাৰ কাৰণে আচলতে আৰু কঠিন ৰেচিপি বুলি ক'লে স্ম'ক চিকেন যি যিটো ৰেষ্টুৰেণ্টত এটা প্ৰস্তুত কৰে স্ম'কদ ভাপত দি চেষ্টা কৰি চাইছোঁ কিন্তু কঠিন বুলি এই কাৰণে কৈছোঁ কাৰণ তেওঁলোকে যিদৰে প্ৰস্তুত কৰি উলিয়ায় ঠিক সেই সোৱাদটো ঘৰত নুঠে সেইকাৰণে সেইটো কঠিন যেন লাগে আৰু কঠিন যেন লাগে নগাসকলে যিটো চুঙাত দি এটা গাহৰি মাংস তৈয়াৰ কৰে আচলতে তেওঁলোকে যিটো যিটো বাঁহৰ পৰা চুঙাটো প্ৰস্তুত কৰে আচলতে তেনেকুৱা চুঙা সত সতকাই পোৱা নাযায় সেইকাৰণে কঠিন বুলি বিবেচনা কৰোঁ আৰু সেই চুঙাত দিলে যিটো গোন্ধ আহে সেইটো আমি সাধাৰণতে যদি আমি নাজানো যে কোনটো বাঁহত কোনটো বাঁহত চুঙাটো হ'লে ভাল হয় তেতিয়া আমাৰ কাৰণে ৰেচিপিটো কঠিন হৈ পৰে সেই তিনিটা বস্তু মই খুব হেঁপাহ কৰোঁ তেওঁলোকে যেনেদৰে প্ৰস্তুত কৰে তেনেকৈ বনাবলৈ সোৱাদযুক্ত বনাবলৈ কিন্তু নিজেই প্ৰস্তুত কৰিলে নিজৰ হাতত সেই সোৱাদটো নুঠেগৈ কাৰণে মই এই ৰেচিপি কেইটা কঠিন বুলি বিবেচনা কৰোঁ আৰু বহুত ৰেচিপি আছে যিখিনি কঠিন হয় এই যেনে কিছুমান মিঠাইৰ কথা ক'ব পাৰি হোটলত আমি খালে যেনেকুৱা সোৱাদ হয় ঘৰত আহি কেতিয়াবা বনালে একেবাৰে তেনেধৰণৰ সোৱাদ এটা আমি আনিবগৈ নোৱাৰোঁ তেনে ক্ষেত্ৰত কিছুমান বস্তু কঠিন যেন লাগে